মোৰ আটাইতকৈ ৰোমাণ্টিক ভ্ৰমণটো আছিল সেইটো শিবসাগৰ যেতিয়া চৰাইদেউত গৈছিলো চৰাইদেউ তাত মানে কি হ'ল জানুৱাৰীত পিকনিকত গৈছিলো মোৰ বন্ধুসকলক পাই ইমান যে ফূৰ্তি লাগিছিল ইমান ধুনীয়া ফুৰিছিলো খানা খাইছিলো কি মানে সেই পাটনাৰৰ সৈতে মোৰ মানে ভাল লাগিছিল আৰু পাটনাৰ যিবোৰ আছিল মানে সকলো লগতে ফূৰ্তি ফাৰ্তা কৰি আৰু পিকনিক খাইছিলো ফুৰিছিলো জেগা চাইছিলো এইটোৱেই মোৰ আটাইতকৈ মানে ৰোমাণ্টিক আৰু ৰোমাণ্টিক ভ্ৰমণ বুলি ভাবো